জি এছ হোটেল তেজপুৰত ফোনটো লাগিছেনে বাৰু হয় দাদা আপোনালোকৰ হোটেলটোৰ বিষয়ে বহুত মানে নাম শুনিছিলোঁ যে ভাল বুলি মানে খোৱা বস্তু ভাল পায় আপোনালোকৰ হোটেলত ছাৰ্ভিচ ভাল দিয়ে আৰু দাদা মোৰ মানে কথা এটা সুধিবলগীয়া আছিল যে আপোনালোকৰ হোটেলটো বৰ্তমান খোলা হৈ আছেনে মই মানে মোৰ বান্ধৱী এগৰাকীলৈ বস্তু অৰ্ডাৰ কৰিব লাগিছিল খোৱা বস্তু হয় দাদা আজি মানে তাইৰ জন্মদিন হয় সেইটো কাৰণে ভাবিছোঁ আপোনালোকৰ হোটেলৰ পৰা কিছুমান খোৱা বস্তু অৰ্ডাৰ কৰোঁ বুলি হয় আপুনি খাদ্য তালিকাখন লিখি ল'ব এক প্লেট আপুনি চিকেন ফ্ৰাইড ৰাইচ কৰি দিব দুই প্লেট চিকেন বিৰিয়ানী কৰি দিব হয় আপুনি হেৰি বিৰিয়ানী কৰি দিব হান্দি বিৰিয়ানী কৰি দিব চিকেন দুই প্লেট তাৰপিছত ৰোল কৰি দিব তিনিটা তাৰপিছত ম'ম' যদি আছে পেন ফ্ৰাইড ম'ম' আপোনালোকৰ তাৰে যোনটো স্পেচিয়েল হয় দোকানৰ জিএছ হোটেলৰ হয় পেন ফ্ৰাইড ম'ম' কৰি দিব আপুনি পাঁচ প্লেট হয় আৰু মানে মোক হয় হয় আপোনাৰ মানে ৰেষ্টুৰেণ্টৰ কথাটো হোটেলৰ কথাটো মোক বান্ধৱী গৰাকীৰ বেলেগ এজন বান্ধৱী গৰাকীয়ে কৈছিলে যে বহুত ভাল খোৱা বস্তু ভাল পায় খোৱাৰ মানে খাদ্য বস্তুৰ সোৱাদটোৱে মানে বহুত বেছি ভাল আৰু আৰু লগতে আপোনালোকৰ হোটেলৰ যোনটো ছাৰ্ভিচ দিয়ে ছাৰ্ভিচ ভাল সেইটো কাৰণে হয় দাদা মানে মোৰ বান্ধৱী গৰাকীৰ যিহেতু এটা মানে শুভ জন্মদিন আৰু তাইৰ সেইটো কাৰণে ভাবিছিলোঁ আপোনাৰ হোটেলৰ পৰা খোৱা বস্তু অৰ্ডাৰ কৰোঁ বুলি হয় হয় আপোনালোকে বাৰু ডেলিভাৰী ফিজ লয় নে নলয়

হয় হয় মই আপোনাক মানে কিমান সময় লাগিব হৈ যাব ন' ত্ৰিছ মিনিট ভিতৰত হয় ত্ৰিছ মিনিট মানৰ ভিতৰত হৈ গ'লে ভাল বাৰু আপোনালোকৰ হোটেলটোতো হেৰিতে আছিলে ন' তেজপুৰ এইটো জিএছ হোটেল হয় ত্ৰিছ মিনিটৰ ভিতৰত আপুনি ইয়াতে যোনটো তেজপুৰ নপামত যে ইউনিভাৰ্ছিটি আছে ইউনিভাৰ্ছিটিৰ ডি ডব্লিউ এইছ হোটেল মানে হোষ্টেলত ডেলিভেৰী কৰি দিব আপুনি যেতিয়া আহি পায় তেতিয়া আপুনি মোক এটা কল লগাই দিলে হৈ গ'ল বাৰু মই ওলাই আহিম আৰু মানে দাদা দেৰি নকৰিব দেই মানে ইমাৰ্জেন্সি কিবা এটা হৈ আছে লাগতিয়াল মানে বহুত এটা প্ৰয়োজনীয় মানুহবোৰ আহি গোট খাইছেহি সেইটো কাৰণে আৰু পাৰিলে চব বস্তু একদম ভালকে দিব আৰু

ঠিক আছে দাদা ধন্যবাদ আহিলে আপুনি মোক কল এটা কৰি দিব দেই